এই ফুৰিব যাওঁ ব'লা এই দেবাংগী গাৰ্ডেন যাওঁ এ চাবিলগীয়া আছে আৰু কিবা কিবি ময়ো যোৱা নাই প্লেনিংটো কৰিছো আৰু তুমিয়ে মইয়ে যাওঁ বোলো হয় নেকি এই নগাঁওতে আছে দেবাংগী গাৰ্ডেন যাওঁ ব'লা এই অ' তেনেকৈ ওলাই গ'লে আমি আবেলি ওলাই গ'লে তিনিটামান বজাত তাতে অকণমান সময় কটাম তাৰ পৰা ওলাই কৰি দেৱাংগীত থাকিম আকৌ অলপ সময় নে কি কোৱা পায় পায় ওচৰত আছে বৰ সুস্বাদু খাদ্য আছে তাতে জৈন ৰেষ্টুৰেণ্টত ছাইডত দেৱাংগী গাৰ্ডেনৰ চাইদত তো আমি তিনি বজাত ওলাই গ'লে ঘৰৰ পৰা চাৰে তিনিমান বজাত আমি দেৱাংগী পাই যাম তো তুমি কি মতামত আগবঢ়োৱা অ' এই ৰেইনকোট এটাকে লৈ ল'বা বুজিছা ৰেইন অ' গাড়ী লৈ গ'লে ছা এক্স ইউ ভি লৈ গ'লে আপুনি কাম এটা কৰিব এই ছাটি ল'ব ৰেইনকোট নালাগে ত' অ'ডিখনকে লৈ যাওঁ অ'ডিখনতে যাওঁ একো নাই ছানৰোফো আছে ভাল লাগিব তুমি মই তাৰপিছত হেৰি এই গোসাঁইকো লৈ লওঁ

এই বুলক বুলক লওঁ অ' দোকানী দেউকো লওঁ বুলকো লওঁ এই চাৰি পাচটা মানে হৈ যাব এক্স ইউ ভি ত ছেভেন ছিটাৰ ন এই তোমাৰ দেৱাংগীত সোমাই তিন চাৰে তিনিটাৰ পৰা পাঁচটালৈকে তাতে অকণ সময় অতিবাহিত কৰি আৰু হয় নেকি অ' অ' এয়া তাকে যাব লাগিব সোনকালে আৰু প্লেনিংটো কৰিলোঁ যেতিয়া আৰু যামেই আৰু ন নে কি কোৱা বাকী কেইজনক তুমি জনাবা অ' এই জিকমিকো যাওঁ যাওঁ কৈ আছে বুজিছা কাষতে আছে এইক নিনিও নেকি ঠিক আছে দিয়া